হেল্ল' অ কি কৰিছা অ ক' অ আছোঁ তুমি অ যাব পাৰি ওচৰততো তেনেকৈ নাই মৰাণতে চাবা নেকি অ মৰাণত আকৌ তাত ইমান ভাল নহয় ভাল অ ওম তাকে মৰাণতে তেন্তে অকল আমি দুজনীনে আৰু কোনোবা যাব লগত অ হ'ব আমি দুজনীয়ে যাম ওম এনে টাইমটো কিমান মানত যাবা অ

অ অ ঠিক আছে হ'ব ওম ওম